হেল্ল' ব্লেক ৰ'জ কেফে আজি আমাৰ ঘৰত সৰু গেট টুগেডাৰ এটা আছিলে তাৰ বাবে কিছু চাওমিন ফ্ৰাইড ৰাইচ আৰু চিকেনৰ প্ৰয়োজন হ'ব আপুনি কোনটো সময়ত দিব পাৰিব আৰু খাদ্যৰ বিলখন মোক মেছেজ কৰি পেলাই দি দিব জনাব সোনকালে